মই সৰুৰ পৰা পেইণ্টিং কৰিছোঁ মই আজাদ ফাইন আৰ্ট স্কুলত পঢ়িছিলোঁ পৰা পঢ়িছিলোঁ বহুত কম সময়ৰ পৰা ছবিৰ লগত অলপ জড়িত আছিলোঁ মই তাৰে ছবিসমূহৰ ভিতৰত মোৰ বেছি ভাল লাগিছিলে কেনভাছ পেইণ্টিংবিলাক আৰু ৱাটাৰ কালাৰ পেষ্টেল কালাৰ পেঞ্চিল শ্বেডিং আৰু অইল পেইণ্টিং কৰিছিলোঁ সেইসমূহৰ ভিতৰত মই কৰা অইল পেইণ্টিং বৌদ্ধ পেইণ্টিঙৰ আৰু গণেশৰ ছবিকেইখন মোৰ আটাইতকৈ বেছি প্ৰিয় আছিল সেইবাবে মই ৱালত ৰাখি থৈ ৱালত আঁৰি থৈছিলোঁ আঁৰি থৈছোঁ আৰু কেইখনমান ছবি মই লেমিনেশ্যন আৰু ফ্ৰেমিং কৰিছিলোঁ ফ্ৰেমৰ ৰাখা পেইণ্টিংকেইখন মোৰ খুব প্ৰিয় হয় আৰু যেতিয়া মই প্ৰথম আৰ্ট স্কুল গৈছিলোঁ পঢ়িছিলোঁ তেতিয়া আৰু তেতিয়া খুব সৰু আছিলোঁ আৰ্টত থাকোঁতে মই প্ৰথম যোনদিনা আৰ্ট স্কুল গৈছিলোঁ সেইদিনাই মই এটা চৰাই আঁকিছিলোঁ গছৰ ডাল খুৰুঙত ৰৈ থকা এটা চৰাই আঁকিছিলোঁ আ চৰাইটো মোক পেঞ্চিললে শ্বেডিং কৰিছিলোঁ আৰু খুব ধুনীয়া হৈছিলে বুলি মোৰ তাতে পঢ়া বা দুজনী মানে খুব প্ৰশংসা কৰিছিল আৰু তেতিয়াই মোৰ খুব বেছি ভাল লাগিছিলে আৰু তেতিয়াৰ পৰা আৰ্টৰ লগত মই বেছি আৰ্ট ছবি আঁকিবলৈ বা মোৰ ভাল লগা হবি হৈ পৰিছিলে আৰু মোৰ মেট্ৰিক দিওঁঁতেও তাৰ মোৰ ইলেক্টিভ ছাবজেক্ট ফাইন আৰ্ট আছিলে আৰু লাহে লাহে পেইণ্টিংবোৰ কমকৈ কৰোঁ যদিও মাজে সময় মই আঁকি থাকোঁ কিছুমানটো ৱাল মেগাজিনো কৰিছোঁ কলেজত হওক আৰু তাৰ ভিতৰত যেতিয়া মোৰ বৌদ্ধা পেইণ্টিংখন মোৰ খুব বেছি ভাল লাগিছিলে কেনভাছৰ আৰু কেতিয়াবা সৰু সৰু ল'ৰা ছোৱালীক সেই সৰু সৰু ছবি পদুম ফুল আম কলগছ সেই তেনেধৰণৰ ছবি সিহঁতক আঁকি দি ভালেই লাগে আৰু বেছি সংখ্যক পেইণ্টিংটো মোৰ নিজৰ পচন্দ আৰু কিছুমান অবাস্তৱ পেইণ্টিঙো অংকন কৰা হয়